আমাৰ গাঁও অঞ্চলত বৰসবাহ পাতিলে আমাৰ গাঁৱৰ গঞাই ভকত বৈষ্ণৱ সকলো একত্ৰিত হৈ আগৰে পৰাই চান্দা বৰঙণি গাঁওখনৰ চান্দা বৰঙণি উঠাই সকলোৱে বজাৰ সমাৰ কৰি গোটাই লৈ গোটেই মহিলাসকলো নামঘৰলৈ আহি সেইবিলাক বুট মগু বাচি কুচি আগদিনাই জাৰি পুকি নামঘৰতে তিয়াই বুৰাই থৈ যায় পিছদিনা ৰাতিপুৱাই সকলো গাঁৱৰ মানুহে নিজৰ নিজৰ বৰসবাহ বুলি নিজৰ নিজৰ ঘৰবোৰ ঘৰতো গোটেই ঘৰ দুৱাৰ মচি কাপোৰ কানি তিয়াই লৈ আজৰি হৈ আকৌ নামঘৰলৈ আহে নামঘৰত মাহ প্ৰসাদ আদি ধুই সকলোৱে গোট খাই মাহ প্ৰসাদ ধোৱে তাৰপিছত ভকত বৈষ্ণৱ আহে ভকত বৈষ্ণৱক আমি নামঘৰৰ বাটচ'ৰাতে পানী থওঁ পীৰা এখন থওঁ ভকত ভকত বৈষ্ণৱক ভৰি বুলি ক'ব নেপায় ভকতক চৰণ চৰণ ধোৱাই আমি নামঘৰলৈ ভিতৰলৈ নিওঁ নামঘৰত আসন পাৰি দিওঁ তাত বহে তেখেতলোকে তেখেতলোক বহাৰ পিছত আমি যি পাৰোঁ চাহ বিস্কুট পিঠা পনা গাঁৱৰ ৰাইজে বৰসবাহ বুলি ঘৰে ঘৰে সকলোৱে পিঠা পনা বনাই আনে সেইবিলাকে খোৱাই বোৱাই গাঁৱৰ গঞাই বেলেগ ভকতো মাতো তাৰপিছত গাঁৱৰ জ্যেষ্ঠসকল আহে কল কুঁহিয়াহ নামঘৰতে কাটি মেলি নৈবদ্যৰে এখন শৰাই সজায় শৰাই সজাই হ'লে গোটেই ৰাইজে নামঘৰত ভকত বহোৱাই লৈ গোটেই ৰাইজে সেৱা কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৱে আমি তাৰ পিছতে নাম প্ৰসংগ আৰম্ভ কৰে নাম প্ৰসংগ আৰম্ভ কৰি নাম কীৰ্তন কীৰ্তন পাঠ কৰে তাৰ পিছতে নেগেৰা নাম লয় দিহানাম লয় তাৰ পিছতে শৰাই ভংগ কৰি সকলোৱে প্ৰসাদ চসাদ বিতৰণ কৰি খাই বৈ আ আজৰি হৈ যায় আকৌ গধূলিলৈ বৰসবাহত সেই বছৰেকীয়া ভাওনা বুলি ভাওনা আৰম্ভ কৰে তাতো আকৌ নতুনকৈ প্ৰসাদ তিয়াই ডোল গায়ন আনি গায়ন বজায় ভাওনা প্ৰদৰ্শন কৰাৰ আগতে ৰাইজে ঢোল গায়ন বজাই লৈ শৰাই সফুৰা সজাই সকলোৱে সেৱা শুশ্ৰূষা কৰি তাৰ পিছতে হেৰি কৰে তাৰ পিছতে আমাৰ গৃহস্থইও সকলোৱে লঘোণে ভোকেই থাকে আৰু সেইদিনা নামঘৰত খাই কৰি শৰাই চৰাই নভঙালৈকে খোৱাই বোৱাই খাই বৈ গোটেইবোৰে আকৌ গধূলি হ'লে শৰাই সজাব ভাওনা কাৰণে গায়ন বায়ন বজাব তাৰ পিছত ভাওনা আৰম্ভ হ'ব সকলোৱে তেনেকেই আমি গাঁও সবাহত গাঁৱৰ নামঘৰত বৰসবাহ পাতি মানে সেইখিনি পালন কৰোঁ আৰু